পৰ্যটকসকলে ব্যৱহাৰ কৰিবপৰা আমাৰ অঞ্চলত থকা পৰিবহণৰ সুবিধাসমূহ ৰেল বাছ টেক্সি অ'টোৰিক্সা বেটেৰীৰিক্সা পৰম্পৰাগত বাহন আদি এই সুবিধাবোৰ সুলভ নিৰাপদ আৰু নিৰ্ভৰযোগ্য হয় কিয়নো আজিকালি যান বাহনৰ যান বাহন বহুত বেছি হৈ গৈছে এই ক্ষেত্ৰত মানে কোনোবা এডোখৰ ঠাইলৈ যাবলৈ হ'লেও আমি মানে কম পইচাতেই আমি এডোখৰৰপৰা আন এডোখৰ ঠাইলৈ যাব পাৰোঁ আৰু কিছুমান নেদেখা ঠাই আমি যাবলগীয়া হ'লে আমি অনলাইন যোগে ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিও সেই ঠাইডোখৰ বিষয়ে অধিক জানকাৰী লৈ আমি তালৈ যাব পাৰোঁ আৰু আজিকালি আজিকালি পৰ্যটকসকলে মোবাইলৰ জৰিয়তে বহুখিনি তথ্য আহৰণ কৰি ফুৰিবলৈ বা নতুন নতুন ঠাই চাবলৈ যাবলৈ বহুত সুবিধা হৈছে কেতিয়াবা পৰ্যটকসকলে এই ক্ষেত্ৰত সমস্যাৰো সন্মুখীন হ'বলগীয়া হয় কিয়নো কেতিয়াবা গাড়ীবিলাক চলা কিছুমান ড্ৰাইভাৰে মানে কিছুমান ড্ৰাইভাৰে এডোখৰৰপৰা আন এডোখৰ ঠাইলৈ যাওঁতে বহুত দূৰত্ব দেখুৱাই পিনি পইচাটো পৰ্যটকসকলৰপৰা বেছিকৈ ল'ব বিচাৰে কিয়নো এডোখৰ বেছি দূৰত্ব নথকা জেগালৈ যাবলৈ ইমানো পইচা নেলাগে তেওঁলোকে সেই ব্যক্তিজন অচিনাকি পাই পিনি তেওঁলোকৰপৰা বেছিকৈ পইচা সংগ্ৰহ কৰিব বিচাৰে আৰু তেওঁলোকে আৰু তেওঁলোকৰ কোনো চা চিনাকি নথকাৰ বাবেও তেওঁলোকে বহুখিনি সমস্যাৰ সন্মুখীন হ'বলগা হয় কেতিয়াবা কিছুমান ব্যক্তিয়ে তেওঁলোকক অচিনাকি